নমস্কাৰ মোৰ নাম মানসী বৰুৱা মই শোণিতপুৰ জিলাৰ ঠেলামৰাৰ পৰা কৈছোঁ পোষ্ট অফিচো মোৰ ঠেলামৰাই পৰে গাঁও কাটনি গাঁও মই অলপ দিনৰ আগতে এমেজনৰ পৰা এটা গ্লাছৰ ফুলদানী অৰ্ডাৰ কৰিছিলোঁ যিটো আজি আহি পাইছে আহি পোৱাৰ পিছত মই পেকেটটো খুলিলোঁ খোলাৰ পিছত মই লক্ষ্য কৰিছোঁ যে পেকেজিংটো উপযুক্ত বা যিমানখিনি কৰিব লাগিছিল ভালকৈ কৰা নাছিল কাৰণে কিছু ক্ষতিগ্ৰস্থ হৈছে আৰু যিহেতু সৰু ফুলদানী আৰু গ্লাছৰ হয় সেইকাৰণে মানে সেইটো এনেকুৱাকৈ ক্ষতিগ্ৰস্থ হোৱাৰ পিছত ব্যৱহাৰৰ উপযোগী হৈ থকা নাই আৰু সেইটোৰ কাৰণে মই তাতেই ইতিমধ্যে পঢ়িছিলোঁ অৰ্ডাৰ দিয়াৰ আগতেই যে তেনেকুৱা ধৰণৰ যদি কম্পেনীৰ ফালৰ পৰা পেকেজিঙৰ ভুলৰ বাবে বস্তুটো ক্ষতিগ্ৰস্থ হয় তেতিয়াহ'লে তাৰ ৰিফাণ্ড বা বস্তুটো ঘুৰাই দিব বা বস্তুটো বদলাই দিয়াৰ ব্যৱস্থা আছিল সেইটো কাৰণে মই এতিয়া এপটোলৈ গৈ পেলাই সেইটো ঘূৰাই ঘূৰাই দিয়াৰ আৰু পইচাটো ঘুৰাই পোৱাৰ বা বস্তুটো ঘূৰাই বা সলাই দিয়াৰ বাবে অনুৰোধ কৰিলোঁ কিন্তু তাত মই অলপ অসুবিধা পাইছোঁ এপটোত সেইকাৰণে মই ইয়াত মোৰ অভিযোগটো দিব বিচাৰিছোঁ এনেকৈ যিহেতু বস্তুটো মই ব্যৱহাৰ কৰিব নোৱাৰিম বা ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই তাৰ বাবে সেইটো সলাই বা সেইটোৰ পইচাটোও যদি মোক ঘূৰাই দিয়ে সেইটো ভাল হ'ব আৰু মোৰো সুবিধা হ'ব আৰু যিহেতু মোৰ ফালৰ পৰা সেইটো একো বেয়া হোৱাও নাই সেইটো অহাৰ আগতেই মই খোলাৰ আগতেই সেইটো অৱস্থাতেই মই পাইছোঁ অৰ্থাৎ সেইটো কম্পানীৰ ফালৰ পৰাই ভুলটো হৈছে সেইকাৰণে মোৰ যদি অনুৰোধটো মানে মই নথৈ সুখী হ'ম বুলি মই ভাবিছোঁ আৰু তাৰ বাবে যি যি প্ৰয়োজনীয় পদ্ধ পদ্ধতি বা যিখিনি কৰিবলগীয়া আছে মই সেইখিনি কৰিবলৈ সাজু যি যি তাৰ বাবে মোৰ ফালৰ পৰা এই ডাটাবোৰ লাগে মই দিবলৈ সাজু আৰু সেইটো যদি কৰি দিয়ে সেইটো কৰি দিয়াৰ বাবেই মই অনুৰোধ কৰিছোঁ